অসমীয়াৰ ভাষাটোৰ বৈশিষ্ট্য় বুলি ক'বলৈ গ'লে বহুত আছে এতিয়া যেনেদৰে মানুহে মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰোঁতে দেখোঁতা শুনোতা বা যিজন মানুহে অনুভৱ কৰে অনুভৱ কৰোঁতাজন বুজিলেই তাক ক'ব পাৰি ভাষা আৰু ভাষা দুই ধৰণৰ হ'ব পাৰে কঠিত ভাষা আৰু লিখিত ভাষা যিবিলাক আমি প্ৰায়ে লগৰ লগত কৈ থাকোঁ সমনীয়াৰ লগত কৈ থাকোঁ যিবিলাক ঘৰত কথাবিলাক আলোচনা কৰি থাকোঁ সেইবিলাক কঠিত ভাষা মানে তাত মানে কোনো ব্যাকৰণৰ একো সহায় নোলোৱাকৈ ক'লেও কঠিত ভাষাটো আমাৰ চলে কিন্তু লিখিত ভাষাত সেনেদৰে নচলে সকলো ভাষাকে দুটা ভাগত ভাগ কৰিব পাৰি যেনে এটা কঠিত ভাষা আৰু এটা লিখিত ভাষা আৰু ভাষা এটাৰ স্পষ্টকৈ ক'বলৈ হ'লে নিজৰ মনটো বুদ্ধি আৰু বায়ু এইবিলাক প্ৰতিটো বস্তু লগ লাগিয়ে ভাষাটো হয় যদি মনটো যদি সুস্থ নোহোৱাকৈ ভাষা এটা কৈ থাকে সেইটো কেতিয়াও ভাষা নহয়গৈ অচেতন বস্তুৱে একো নুবুজে আৰু একো ক'বও নোৱাৰে আৰু দুই নম্বৰতে হৈছে প্ৰয়োজন হয় বুদ্ধি আৰু মনটোও যদি চেতনা নে নাথাকে বুদ্ধি থাকিলেও যদি ক'বলৈ ইচ্ছাই নাথাকে তেন্তে এটা ভাষা কেতিয়াও সৃষ্টি নহয় ভাষা এটা সম্পূৰ্ণকৈ ক'বলৈ হ'লেও নিজৰ মনটো বুদ্ধি ভালে থাকিব লাগিব তেতিয়াকে তেতিয়াহে স্পষ্টকৈ ভাষা এটা ক'বলৈ হয় এতিয়া আমি মানুহৰ লগত কথা পাতিলেও স্পষ্টকৈ ক'বলৈ হ'লেতো মনটো সুস্থ হৈ থাকিব লাগিব আৰু ভাষাৰ প্ৰধান উপাদান হৈছে চাৰিটা ধ্বনি বৰ্ণ শব্দ আৰু বাক্য আৰু শুদ্ধকৈ শুদ্ধকৈ কথা এটা ক'বলৈ হ'লে বাক্য এটা ক'বলৈ হ'লে বাক্যটো ভালকে সজাই মেলিহে এতিয়া লিখিত ভাষাত আমি লিখোঁ বুলি ক'লোঁ ভাষাটো তেতিয়াহে ভালকৈ লিখিব পাৰিম যদি বাক্যটো আমি শুদ্ধকৈ সজাই লওঁ তেতিয়াহে ভালদৰে লিখিব পাৰিম সেয়াই ভাষাৰ বৈশিষ্ট্য় এনেকুৱাই আৰু উচ্চাৰণৰ ক্ষেত্ৰত এতিয়া ব্যাকৰণত যিবিলাক আছে ব্যাকৰণততো মানে যেনেকৈ আছে ঘৰটোকে এতিয়া ঘ যোগ অ যোগ ৰ তেতিয়াহে ঘৰ হয় আৰু সেইটোহে মানে শুদ্ধ এটা শব্দ হয়গৈ যদি ঘৰটোক আমি ৰ আৰু ঘ যদি বুলি ওলোটাকৈ কওঁ যদি সুস্থভাৱে নকওঁ ওলোটাকৈ কওঁ তাৰতো কোনো অৰ্থ নাই অসমীয়া ভাষাত ৰ আৰু ঘৰ দেখোন একো অৰ্থই নাপায় এনেদৰে ভাষাৰ বৈশিষ্ট্য় এনেকুৱাই আৰু উচ্চাৰণবিলাক সেয়াই এতিয়া আমি যেতিয়া লিখিত ভা ভাষাত কওঁ তেতিয়া উচ্চাৰণটোও যিহেতুৱেই শুদ্ধ আৰু লিখনিতো সেইটোৱেই শুদ্ধ আৰু কথিত ভাষাত ক'লে আমি উচ্চাৰণটোকো কেতিয়াবা ভুলকৈ কওঁ এতিয়া উচ্চাৰণৰ একেটাই শব্দ মানুহ আৰু আকৌ এইফালে মনুষ্য একেটাই হয়গৈ